অ মুনমুণিবা হয়নে মই পাৰিজাত বৰাই ক'লোঁ ভালনে অ অ ভালেই ভালেই ভাত খালা অ এয়া খালোঁ খালোঁ হেৰি নহয় এয়া পূজা বতৰ আহিছে যে হয় এই বজাৰ সমাৰ কৰা নাই তাকে তোমাকে ভাৱিছোঁ আৰু বোলো দুইজনী যাওঁ এদিন গোলাঘাটলৈকে বজাৰ কৰোঁগৈ পূজা বুলি ভালো লাগে নহয় অ কম বেছ কম বেছ হয় অ অ পচন্দৰ বস্তুটো ল'ব পাৰি অ এতিয়া কাহানিকৈ যাওঁ বুলি ভাবিছা সোনকালে যাওঁ ব'লা একেলগে কৰোঁগৈ বেয়া লাগে হয় হয় ময়ো সেইটোকে ভাবিছোঁ সেইকাৰণে বোলো লগ এটা লৈ লওঁ আৰু কাইলৈ মানে বৰ লৰালৰি হ'ব নহয়

আহে তাকে এই ভাৱিছোঁ আৰু শাৰী চাৰিকে দুখনমান ল'ম বুলি পূজা বুলি তুমি কি ল'বা

অ অ আকৌ মালিকলৈও কিবা এটা ল'ব লাগিব অ অ আহিব আহিব ভাগিন ভতিজা আহিব সিহঁতকো কিবা এটা দিব লাগিব হয় হয়

অ অ অ অ

অ অ অ এই ওলাবা ওলাবা আমি একদম এসপ্তাহমানৰ পিছতে আৰু এদিন গোটেই পূজা বতৰ আৰু গোটেই বজাৰ দাঙি আনিমগৈ

অ অ অ অ অ অ অ অ অ মোৰ তেনেকৈ চিনাকি নাই বাৰু দিয়া তোমাৰ লগত গ'লে ভালেই হ'ব

অ হয় পাই আজিকালি ইমান দাম বাঢ়িছে হয় হয় হয় আকৌ ভিতৰলৈ পূজা বুলি নিবলৈও গাড়ী চাৰিবোৰ নিদিব নহয় অ তেতিয়াহ'লে সোনকালেই যাম দিয়া অ হয় নেকি অ'হ' এই কথাটো বাৰু মই জানিলোঁ ভালেই হ'ল মই আকৌ গম নেপাওঁ নহয় অ

অ এইটো কেনেকুৱা ভাল কাম কৰিছে দেই অ অ অ অ অ গতিকে আমি তেনেকুৱাবিলাকৰ পৰা আনিবলৈ ভালেই হ'ব আৰু হয় নেকি আলহী আহিব যে হয় হয় হয় সেই দুয়োটা কৰিম দিয়া খোৱা বস্তুও আনিম আৰু কাপোৰো আনিম অ অ অ অ অ সস্তা পাবা সস্তা পায় হয় লৈ থ'ম লৈ থ'ম মই ভালেই হ'ল বাৰু কথাটো গম পালোঁ এতিয়া কাপোৰৰ মোনা লৈ যাম আৰু

অ অ নিজে নিজে অ লৈ পইচাহে দিব লাগে অ ঠি ঠিক আছে তেতিয়াহ'লে আমি হেৰি এই সপ্তাহতে যাম দেই অ ঠিক আছে অ অ অ অ ঠিক আছে দিয়া ৰাখিছোঁ